পানীৰ ড্ৰাম আনোঁ বহুত ডাঙৰ পানীৰ ড্ৰাম আছে সেইবিলাক আনোঁ আনি কিনে জমা কৰি থৈ দিওঁ তাতে পানীটো ভৰাই দিওঁ আৰু বহুতকেইটা ড্ৰাম আনোঁ দহটা বিছটা ত্ৰিছটা বহুতকেইটা আনিব লাগিব আনি কিনে পানীটো জমা কৰোঁ পানীটো জমা কৰি কিনে হয় এই এইটো ফিল্টাৰ আছে ফিল্টাৰৰ নিচিনা মানে সেইটো গাঁঠি কিনে পূৰা মানুহবিলাকক দিওঁ আৰু পানীবিলাক এনেকৈ হয় আৰু লগা হ'লে বহুত আৰু কিছুমান বেলেগ ড্ৰাম আছে সেইবিলাকো মানে আনোঁ আনি কিনে পানীটো জমা কৰি দিওঁ জমা কৰি দিয়াৰ পিছত তাতে মানুহবিলাকে ভাল হয় আৰু সুবিধা হৈ যায় বস্তুবিলাক সুবিধা হ'লে পানীটো খাব পাৰি আৰু চবেই খাব পাৰে তেনেকুৱা আৰু